এক লাখ বিছ হাজাৰ ত্ৰিছ টকা এক লাখ পঞ্চল্লিছ হাজাৰ পঞ্চাছ টকা এক লাখ ত্ৰিছ হাজাৰ বিছ টকা এক লাখ বিছ হাজাৰ চল্লিছ টকা এক লাখ পঁচপন্ন হাজাৰ পঁয়ত্ৰিছ টকা